আমাৰ গাঁৱত কি ব্যৱসায় আমাৰ গাঁৱত ধান খেতি কৰা হয় শাক খেতি কৰা হয়

ব্যৱসায় ব্যৱসায় মানে ধৰক হাঁহ কুকুৰা পোহা হয় ব্ৰইলাৰ পোহা হয় গৰু পোহা হয় তাৰ পৰা দোকান দিয়া হয়

গাঁৱত গাঁৱত মহিলাবিলাকে পুৰুষ মহিলা সকলোৱে লগ লাগি জব কাৰ্ড কৰা হয়

দোকান চাহৰ দোকান মিঠাই দোকান

যোৰ কাপোৰ মানে সকলো ধৰণৰ মানে কাপোৰ বৈ পেলাই আমি বিক্ৰী কৰোঁ আৰু কাপোৰ চিলাওঁ কাপোৰ চিলোৱা হয় সকলো ধৰণৰ মানে ব্যৱসায় আমাৰ গাঁৱত কৰা হয়